হেল্ল' আ হা অ' আছে অ' আছে অ'

অ' আছে দিয়ক আপেল আছে কমলা আছে নাচপতি আছে কল আছে আংগুৰ আছে আছে যি লাগে পাব আৰু অ' আপেল এনে আঢ়াইশ টকা কিন্তু আপুনি নিলে দুইশ টকাকৈ দিম কল সত্তৰ টকাৰো আছে আৰু পঞ্চাছ টকাৰো আছে আংগুৰৰ আংগুৰৰ দামটো অলপ বেছি হ'ব যি লাগিব নে এনে আঢ়ৈশ টকা এ আংগুৰ নিব নালাগে দিয়ক অ' কুঁহিয়াৰ নাই কুঁহিয়াৰ ৰখা নাই আজি অ' নাচপতি আছে নাচপতি ডেৰশ টকা নাৰিকলৰ এই আপুনি নিলে চল্লিছ টকাকৈ দিম এনেই পঞ্চাছ টকাকৈ বেচি আছোঁ কেইটা কেইটা লাগিব আপোনাক অ' হ'ব দক চল্লিছ টকাকৈ দিম দক য'ৰা আশী টকা অ' হ'ব দক কোন কোন দিনা লাগিব আপোনাক কোন দিনা লাগিব অ' হ'ব দক মই আ আনি দিম আনি দি ফালে আপোনাক ফোন কৰিম আপুনি লৈ যাব আহি অ' হ'ব দক অ' মই দিম দক গটেইখিনি দিম

অ' হ'ব দক অ' অ' অ' হ'ব দক